আপোনালোকে পশুপালনৰ বিষয়ে যিটো আমাৰ জনলৈ প্ৰশ্ন আগবঢ়াইছে গতিকে এই বিষয়ে মই যিমানখিনি অভিজ্ঞ সেইখিনি উদ্দেশ্যে মই আপোনালোকক দুআষাৰ ক'বৰ কাৰণে ওলাইছোঁ কথা হ'ল কি আমি ঘৰত গৰু পোহোঁ আমি গৰু পুহি যোৱা পুহি থকা অৱস্থাত কৃষি কিছুমান বিভিন্ন ৰোগে দেখা দিয়া যায় গতিকে সেই ৰোগবিলাক আমি যেনে ধৰক আমাৰ খুৰা বেমাৰ আমি খুৰা বেমাৰটো সেই গৰুটোক প্ৰতিৰক্ষা দিবৰ কাৰণে বা ভাল কৰিবৰ কাৰণে তেখেতক আমি কিছুমান আমাৰ গাঁৱলীয়াৰ যিটো ব্যৱস্থা এই পৃথিৱীত উৎপাদন হোৱা গছ লতা এনেকুৱা কিছুমান দৰব প্ৰয়োগ কৰি আমি সেই খুৰা ফটা বেমাৰটোত ব্যৱহাৰ কৰোঁ কোনো ক্ষেত্ৰত আমাৰ এই তেনেকুৱা বন ঔষধি দৰবে এই আমাৰ খুৰা যিটো ফটা বেমাৰ সেইটো ক্ষেত্ৰত নিবাৰণ হয় ভাল হয় আৰু যদিহে সেয়াৰপৰা আমি কোনো আৰোগ্য পোৱা নেদেখোঁ তেতিয়াহে আমি এই ডাক্টৰৰ পৰামৰ্শ লোৱা যায় তাৰপিছতে যেনে ধৰক এনেই আমি অসমীয়াত ক'বলৈ গ'লে বসন্ত ৰোগ পিঠিত গাত চাল চিগি যোৱা তেনেকুৱা কিছুমান ৰোগ হয় সেই ৰোগবিলাকো আমি আমাৰ এই বন ঔষধি কিছুমান লতা বন সিজাই এই তেখেতলোকক গাত লগাওঁ আৰু আমাৰ যিটো নিয়ম নীতি আছে সেই নিয়ম নীতি মৰ্মে আমি তেখেতলোকক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও জনাওঁ জনাই যদি আৰোগ্য পায় তেতিয়া আমি কোনো ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ সেই ৰোগটো নিৰাময় কৰিব পাৰোঁ তেতিয়া আমি ডক্টৰৰ ওচৰলৈ যোৱা নাযায় আৰু যেনে ধৰক এতিয়া খাব নোৱাৰে এই জিভাত গুটি গুটি হয় যেনে আমাৰ আমি অসমীয়া ভাষাত ক'বলৈ গ'লে ভেকুলীয়া তাৰ দ্বিতীয়তে এটা আপোনাৰ হ'ল সেই ভেকুলীয়া যিটো দৰব আমি সেই ভেকুলীয়াৰ এটা গাঁৱলীয়া ঔষধ আমি ব্যৱহাৰ কৰি লগাই সেই ভেকুলীয়া দৰবটোও আমি শেষ কৰোঁ আৰু কিছুমান আমি আমাৰ জীৱ জন্তু যেনেকৈ গৰুক ইয়াতে শিকিছোঁ আমি গৰুৰ ভিতৰত আমাৰ গৰু মুখখন ওঁঠটো ফুলি যায় সেই ফুলি গ'লে কিনাই কিনাই মুখখন ছিগি যায় সেই ছিগি যোৱাৰ যেতিয়া আমি দেখা পাওঁ তেতিয়া আমি এই বন ঔষধ কিছুমান আমাৰ দিয়া ব্যৱস্থা আছে আমি সেই তেনেকৈ বন ঔষধ দি চাওঁ যদি তাৰপৰা আয়োগ্য নাপাওঁ তেতিয়া আমি ডক্টৰৰ পৰামৰ্শ লৈহে ডক্টৰৰ দৰব দি নি এই আয়োগ্য ভাল কৰোঁ তাৰপাছতে আমি অতিকৈ গৰু পুহি থকা হৈছে দেখিম খোৱা বোৱা তেখেতৰ কমি গৈছে আৰু খুব দুৰ্বল হৈ গৈছে তেতিয়া তেখেতে কি হয় এই দুৰ্বল হৈ গ'লে আমি এই বন ঔষধৰ কিছুমান ভিটামিন জাতীয় বস্তু আমি দানাৰ লগত ব্যৱহাৰ কৰি খোৱাই তেখেতৰ সেই দুৰ্বলতা ভাঙি তেওঁক সেই সুস্থ কৰি তোলাটো ব্যৱস্থা লওঁ এইকেইটাই আমি গৰু কিছুমান ৰোগ আমি দেখা গৈছে সেই ৰোগকেইটাকে আমি সেনেধৰণে আমি বৰ্তমান নিৰাময় কৰি আছো তাৰপাছতেই আমি যেনে ধৰক ছাগলী ছাগলী বেমাৰ আপোনাৰ অতিকৈ ছাগলী বেমাৰ দেখনীয় ছাগলীৰ গাত ওকণি হয় ওকণি হ'লে আমি কিছুমান গছপাত সিজাই তেখেতক সেই গাটো ধুৱাই দিওঁ আৰু ওকণি হৈ গ'লে ফাপৰে ধোৱা বুলি কয় আমাৰ অসমীয়াত ফাপৰে ধৰা এটা ছালৰ নোমবিলাক সৰি যায় এই হৰি গ'লে এই ছাগলীটোও একেবাৰে নোম নাইকিয়া হৈ লঠৰা হৈ পৰে তেতিয়া আমি সেইটো আমাৰ ভাষাত আমি অসমীয়া ভাষাত আমি কি কওঁ ফাপৰে ধৰা সেই ফাপৰে ধৰাটোও নিৰ্মাণ কৰি পেলাই আমি কিছুমান যেনে কেঁচা হালধি তিতা জাতীয় বস্তু তাক মানে সিজাই খুন্দি তাক গাত লগাই দিওঁ তেতিয়া কিছুমান আমি তেনেকুৱাবিলাক বেমাৰৰপৰা আমি আৰোগ্য পোৱা দেখিছোঁ কিছুমান নহয় সকলোতো হয় বুলি ক'ব নোৱাৰোঁ কাৰণ কিছুমান তেনেকৈ হয় তেতিয়া নোহোৱাবিলাকক আমি ডাক্তৰৰ পৰামৰ্শ লৈ সেই ডক্টৰৰ দৰবেই আনি নিবাৰণ কৰোঁ আৰু যেনে ধৰক ছাগলী ছাগলীও মোক তেনেকৈ ছিগে জিভা ছিগে সেই তেনেকুৱাবিলাক ভিতৰি কিছুমান বেমাৰ উৎপত্তি হয় দুৰ্বল হৈ যায় তেতিয়া আমি সেই বেমাৰৰ দৰবটো বিশেষকৈ আমি ডক্টৰৰ পৰামৰ্শ লৈয়ে কৰিবলগীয়া ভিতৰৰ আমি কি বেমাৰ হৈছে কি নাই হোৱা কেলৈ দুৰ্বল হৈছে তাক আমি নাজানো গতিকে তেতিয়া আমি এই ডাক্টৰৰ পৰামৰ্শ ডক্টৰৰ দৰবেই নিবাৰণ কৰোঁ আৰু যেতিয়া ওপৰৰ যিবিলাক বেমাৰ ভৰি এটা লেঙুৱাইছে কিবা বসন্ত দি হোৱাৰ নিচিনা ছাল দাগ হৈ গৈছে সেইবিলাক হৈ গ'লে তেখেতক আমি সেই বন ঔষধৰ কিছুমান ব্যৱহাৰ কৰিহে তাৰপিছতে আমি ডাক্টৰৰ পৰামৰ্শ লৈ সেই বেমাৰ আয় কৰিবলৈ সক্ষম হওঁ গতিকে আমি এইকেইটা বেমাৰ বৰ্তমান আমাৰ দৃষ্টিত দেখিছোঁ যেতিয়া আমি চকুৱে দেখা সেইকেইটাকে আমি চিকিৎসা কৰি কিছু ফলাফল পাইছোঁ আৰু কিছুমান নাই পোৱা যদিও সেই ডক্টৰৰ পৰামৰ্শ লৈ হ'লেও সেই খিনি আৰোগ্য কৰিব পাৰিছোঁ গতিকে আমি ইমানকে জনাখিনি আপোনাৰ আগত ব্যাখ্যা কৰিলোঁ গতিকে এইখিনিকে ইমানতে আমি সামৰণি মাৰিছোঁ